মই ঘৰতে সেইটোতো মই লম বুলি সিদিনাখনেই কৈছিলোঁৱেই দেখোন তাকে এতিয়া ডকুমেণ্ট মই সিদিনাখনেই বেংকত গৈছিলোঁ সোধা মতে ক'লে যে জমা বন্দী লাগিব জমা বন্দী যদি নিজৰ নাম নহ'লে ঘৰৰ দেউতাৰ নাম থাকিব লাগিব তাৰপিছত আধাৰ কাৰ্ড লাগিব তাৰপিছত ছিবিল ৰিপৰ্টটো কিবা লাগিব নেকি তেনেকৈয়ে কৈছে তাকে সোমবাৰে মানে বেংকলৈ গৈ চাব লাগিব কি হ'ল বা পাছবুকৰ হেতি সেইটো ঠিক কৰাই নাই নি সেইটো ঠিক কৰি ল'ব লাগিছিলে এপাকত পাছত আকৌ সেইটো মেনেজাৰ মেনেজাৰটোৱে যিমান অবজেকশ্যন ধৰে লোনটো দিয়াৰ লগতে সেইটো বৰ ক'ব প্ৰথম হেৰি দিম বুলি কৈছে কে চি চি লোনহে প্ৰথম পঞ্চাছ হাজাৰ পোন্ধৰ হাজাৰ টকা বেংকত মানে থাকিব লাগিব আৰু সিটোহে আমাক উইড্ৰ কৰিবলৈ দিব

অলপ এই সিহঁতৰ ইমান কম এমাউণ্ট ল'বলৈ মন নাই মানে

আৰু হেৰি এই ডকুমেণ্টচটো ঠিক কৰি লৈ পেলাই যাব লাগিব অঁ অঁ হ'ব বাৰু তেতিয়া